সৰুৰ পৰা মোৰ মন আছিলে ভাল এটা ফটোগ্ৰাফাৰ হোৱা আৰু মন আছিলে এতিয়া ফটোগ্ৰাফাৰ কাম সকলো হৈ আছে ঘৰত ধুনীয়াকে সহায় কৰি আছে ঘৰৰ মানুহে যেনেকে কাৰোবাৰ বিয়া হ'লে বিয়াৰ ফটো চটো মাৰোঁ নেশ্যনেল জগ্ৰফ্ৰি এইবাগে গৈ এনিমেলৰ ফটো আপোনাৰ চৰাই চিৰিকটি আদি চব ফটো চটো মৰা হয় তেনেকেই চলি আছে কেতিয়াবা আকৌ বাহিৰত যাব হ'লে তেতিয়া ঘৰৰ মানুহ চাপৰ্ট কৰে পইচা পাতি কেতিয়াবা প্ৰব্লেম হ'লে হেৰি কিবা হ'লে মোবাইল কিনিব তাপা আপোনাৰ কেমেৰা লেঞ্চ চেন্স সেইটো ল'বলৈ হ'লে ঘৰৰ মানুহে ছাপৰ্ট কৰে কিন্তু এতিয়া মোক আৰু এটা ডাঙৰ লেন্স এটা প্ৰয়োজন হৈছিলে ঘৰৰ মানুহে ছাপৰ্ট দিছে পাইছোঁ আকৌ এতিয়া নতুনকে এটা নতুন হেৰি কৰিম বুলি ভাবিছোঁ ডাঙৰ ভাল কাম এটা লৈ ভালকে ফটোগ্ৰাফীৰ কামটো উন্নতি দিশত আগুৱাই যাম বুলি ভাবিছোঁ সেই তেনেকেই ভাবি উন্নতিৰ দিশত যাম বুলি ভাবিছোঁ